হেল্ল' হেল্ল' জালুকনী আৰক্ষী চকী মই গছপুৰ গাঁৱৰপৰা কৈছোঁ ইয়াতে নামঘৰৰ পুখুৰী ভাগতে এজন যুৱকে হঠাৎ গা ধুই থাকোঁতে ভৰি পিছল খাই পানীত সৰি পৰিল এতিয়া ল'ৰাজনৰ অৱস্থা অতি সংকটজনক উঠিব পৰা নাই গতিকে আপোনালোকে অতি সোনকালে ইয়ালৈ আহি ল'ৰাটোক উদ্ধাৰ কৰি আমাক সহায় কৰক আৰু লগতে মই এতিয়া এই চিকিৎসা সেৱালৈ সেৱা ল'বৰ বাবে ওৱান জিৰ' এইটক ফোন কৰি কৰিছোঁ যাতে তেওঁলোকে ডক্টৰ নাৰ্ছ আহি পিনি এই ল'ৰাজনক জীৱনটো ৰক্ষা কৰে পাৰিলে আমাৰ দেউতিয়ে সোনকালে আপুনি ইয়ালৈ আহি আপোনালোক ইয়ালৈ আহি এই ল'ৰাটোক উদ্ধাৰ কৰে যেন